মই মোৰ বাগিচাখন সুন্দৰভাৱে সজাই পৰাই তুলিবৰ কাৰণে তাৰ যিবিলাক বীজ বা বা গছবোৰ প্ৰস্তুত কৰি লোৱা হয় সেইবিলাক ওচৰতে থকা এখন নাৰ্ছাৰীৰ পৰাও কিছুমান পুলি আমি কিনি আনো আৰু কিছুসংখ্যক আমি বজাৰৰ পৰা গুটি আনি ঘৰতে পচাই পুলিবিলাক ৰোপন কৰি লওঁ আৰু এই পুলিবিলাক ভাল ধৰণে উঠি আহিবৰ কাৰণে বা তে পুলিবিলাক ভাল ধৰণেৰে গা কৰিবৰ কাৰণে আমি স্থানীয়ভাৱে প্ৰস্তুত কৰা পচন সাৰ ব্যৱহাৰ কৰোঁ আৰু কেঁচুসাৰ অথবা গৰু ম'হৰ গোবৰবিলাক দি পিনে আমি সাৰ প্ৰস্তুত কৰি লওঁ আৰু এটা নিৰ্দিষ্ট

গছবিলাক ৰোপণ কৰোঁ যাতে সেইবিলাকে ডাঙৰ হওঁতে ইজোপা সিজোপাৰ লগত কোনো অসু ডাল পাতে একো অসুবিধা নাপায় আমি গছবিলাক ৰোৱাৰ আগতে সেই ঠাইটুকুৰাত সুন্দৰভাৱে মাটিখিনি আমি চহাই লওঁ যাতে সোনকালে বনবিলাকে পুলিবিলাকক অনিষ্ ঢাকি ৰাখিব নোৱাৰে ভালদৰে চহ কৰি লোৱাৰ পাছতহে আমি গাঁতবিলাক খান্দি লৈ গাঁতবিলাকত আমি পচাই থোৱা আমাৰ পচন সাৰবিলাক আমি সুন্দৰভাৱে মাটিৰ লগত মিহলি কৰি গছবিলাক ৰোপণ কৰা হয় আমাৰ বাগিচাবিলাকত প্ৰধানকৈ আমি আমলখি পুলি ডালিম বগৰী জলফাই নেমুটেঙা আৰু ক'লা জামু বিশেষকৈ ৰোৱাত বেছি গুৰুত্ব দিয়া হয় তাৰ উপৰি তাৰ উপৰি স্থানীয়তে পোৱা আপোনাৰ মধুৰিআম গছো ৰোৱা হয় আৰু সেইবিল্ বিলাক গছৰ আমি এটা ছাঁ দিয়া ব্যৱস্থা কৰিবৰ কাৰণে মাজে মাজে দুই এজোপা ডাঙৰ গছো ৰোৱা ব্যৱস্থা কৰা হয় এনেকৈ আমি নিৰ্দিষ্ট এটুকুৰা ঠাইক এৰি বাগিচাখন পাতিবলৈ ব্যৱস্থা কৰা হয় আৰু ঘৰ ঘৰৰ কাষলৈ কিন্তু সেইবিলাক ৰোৱাৰ ব্যৱস্থা বৰকৈ কৰা নহয় কিয়নো ঘৰৰ কাষত বিশেষকৈ আমাৰ ফুলজাতীয় গছেই ৰোৱা হয় ধৰা হওক গোলাপ ফুল তগৰ ফুল বকুল শেৱালি আদি গছবিলাক এটা নিৰ্দিষ্ট জোখত ৰুই যাতে বাগিচাখন দূৰৰ পৰা সুন্দৰ দেখে তাৰ এটা ব্যৱস্থা কৰি লোৱা কৰা কৰিব কাৰণে আমি চেষ্টা কৰোঁ তাৰ উপৰি বাগিচাখনৰ চাৰিওকাষত আমি ঠিক বিছফুট মানৰ আঁতৰে আঁতৰে একোটিকৈ নাহৰ পুলি ৰোৱা ব্যৱস্থা কৰিলে অতি সুন্দৰ হৈ পৰে বাগিচাবিলাক যেতিয়া নাহৰ গছজোপাই লহপহকৈ যেতিয়া ডাঙৰ হৈ পিনি নাহৰ ফুল ফুলিব নাহৰ ফুল ফুলাৰ টাইমত আমি খুব সুন্দৰভাৱে বাগিচাখন জিলিকি উঠা দেখা যায় ইয়াৰ উপৰি আমাৰ ঘৰৰ পদূলিৰ আগত আমি কৃষ্ণচূড়া গছ যদি ৰোৱা হয় তাতে খুব সোণত সুৱগা চৰা নিচিনা আমাৰ ঘৰখনো দূৰৰ পৰাই জিলিকি উঠে আৰু বিশেষকৈ গৰম দিনকেইটাত আমাৰ ছাঁ ব্যৱস্থাটো খুব সুন্দৰকৈ হয় আৰু কৃষ্ণচূড়া ফুলিলে তো কথাই নাই আমাৰ মনবিলাকো ভাল লাগি আহে এনেকৈ আমাৰ বাগিচাবিলাকত খনক যাতে কোনেও বাগিচাখনত কোনো গছপুলি নষ্ট নহয় তাৰ এটা নিৰ্দিষ্ট মজবুতকৈ বেৰা দিয়া ব্যৱস্থাও

যাতে বাটৰুৱাই দেখিয়ে ভাল পায় তেনেকুৱা এটা ব্যৱস্থা এটা কৰিবৰ কাৰণে আমি চেষ্টা কৰি বাগিচাখন পাতিবলৈ আমি উদ্যোগ গ্ৰহণ কৰোঁ